খেল বা শৰীৰ চৰ্চাৰ বাবে দৰাচলতে ৰাতিপুৱা সময়টোকে উপযোগী সময় হিচাপে গ্ৰহণ কৰা হয় কিয়নো ৰাতিপুৱা সময়তো পৰিৱেশ সতেজ এটা পৰিৱেশৰ সৃষ্টি হয় আৰু নিশাটো মানুহে জিৰণি লোৱাৰ পিছত এটা সম্পূৰ্ণ সতেজ শৰীৰলৈ ৰাতিপুৱা যেতিয়া উঠা হয় তেতিয়া সেই সময়টোৱে মানুহৰ শৰীৰ চৰ্চাৰ বাবে উপযোগী সময় হিচাপে ধৰা হয় ইয়াৰ উপৰিও কেতিয়া আমি দিনটো ব্যস্ততাৰ পিছত সন্ধিয়াৰ সময়কণ বা গধূলি সময়কণো আমি শৰীৰ চৰ্চাৰ সময় হিচাপে গ্ৰহণ কৰিব পাৰোঁ ব্যায়ামৰ ক্ষেত্ৰত ব্যায়ামটো শৰীৰৰ বাবে এটা এৰাব নোৱাৰা অংগ ব্যায়ামে এজন মানুহক সুস্থ সৱল ক আৰু নিৰোগী কৰি ৰখাত সহায় কৰে ব্যায়ামৰ জৰিয়তে আমি বহুতখিনি ৰোগৰ পৰা উপশম হ'ব পাৰোঁ স্বাস্থ্যৰ ক্ষেত্ৰত মেদবহুলতাৰ পৰা আৰম্ভ কৰি যিখিনি বেমাৰে আমাক জৰজৰিত কৰি তুলিব পাৰে সেইখিনিৰ পৰা ব্যায়ামে আমাক সকাহ দিয়ে ৰাতিপুৱা সময়কণত যদি এঘণ্টাৰ পৰা ডেৰ ঘণ্টা সময় আমি নিজৰ স্বাস্থ্যটোৰ বাবে ব্যায়াম কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট সুস্থ সৱল শৰীৰ আমি আমাৰ হ'ব পাৰে বুলি আমি ভাবোঁ আৰু বৰ্তমান ব্যস্ততাপূৰ্ণ সময়ত ব্যায়ামৰ কাৰণে যথেষ্ট সময়ৰ অভাৱ হয় সেইটো মোৰ ক্ষেত্ৰতে মই দেখিবলৈ পাইছোঁ কৰ্মক্ষেত্ৰত ৰাতিপুৱা ন বজাৰ পৰা গধূলি আঠ বজালৈকে আমি যেতিয়া ব্যস্ত হৈ থাকিবলগীয়া হয় আৰু ৰাতিপুৱা সময়কণত যথেষ্ট ব্যস্ততাৰ মাজেৰে পাৰ কৰিবলগা সময় হোৱাৰ বাবে ব্যায়ামৰ ক্ষেত্ৰত সময়ৰ অভাৱ হয় তাৰ মাজতেও যদি আমি অলপ সময় হ'লেও যদি নিজৰ স্বাস্থ্যটোৰ কাৰণে দিব পাৰোঁ ই আমাক ৰোগমুক্ত কৰি ৰখাত সহায় কৰে আৰু এই গোটেই বিষয়বস্তুটো নিৰ্ভৰ কৰে নিজৰ মনটোৰ ওপৰত যদি মনটোৱে এটা সময় আমি নিৰ্ধাৰণ কৰি ল'ব পাৰোঁ মনোব মনোবল স্থিৰ কৰি ল'ব পাৰোঁ তেতিয়াহ'লে এই ব্যস্ততাৰ মাজতো আমি অলপ সময় নিজৰ স্বাস্থ্যৰ কাৰণে দিব পাৰিম বুলি মই ভাবোঁ